হয় কওকচোন হয় এইটো কেতিয়াৰ পৰা হৈ আছে আচ্ছা আচ্ছা হেৰি আপুনি আগত ক'ৰবাত দেখাইছিলেনে আচ্ছা হেৰি দাদা আপুনি এনেকেতো কাম নহ'ব আপুনি আহিব লাগিব চেম্বাৰত তেজপুৰ মেডিকেল কলেজ তাৰ পিছত হেৰি ডক্টৰ ডক্টৰ উত্তমৰ চেম্বাৰটো সুধিলে আপোনাক জনাই দিব আৰু আৰু সেইটোতো আপোনাৰ বেমাৰটো চাই পেলাই কৰি ক'ব পাৰিম

হয় হয় এডমিটতো কৰিব লাগিব আৰু গোটেই ৰিপ'ৰ্টখিনি চোৱাৰ চোৱাৰ পাছত চাই মেলি হে তাৰ পিছত আমি জনাব পাৰিম হয় হয় নটা পা আপুনি ৰাতিপুৱা ন বজাৰ পৰা আবেলি চাৰিটালৈকে আহিলেই হ'ব তেতিয়ালৈকে চেম্বাৰ খোলাই থাকে এনেই বিষ আছে নেকি আপোনাৰ পেটৰ বিষ আছে নেকি আচ্ছা আচ্ছা অঁ হয় বাৰু ঠিক আছে আপুনি খোৱা বোৱাতো অলপ চাই চিতি কৰিব আৰু বাকীতো চব ঠিকেই আছে বাৰু আপুনি আহিলেই হ'ল আহি পেলাই এবাৰ চেক কৰাই লওক

হয় মেডিকেল কলেজ যোনটো আপোনাৰ ঠেলামৰা ক্ৰচ কৰিয়েটো কি আছিলে জাগাটো টুমুকী টুমুকী টুমুকী হয় হয় টুমুকী বুলি যে কয় সেইটো টুমুকী তাতে গ'লেই হ'ল আৰু এইটো আপোনাৰ হেৰি আপুনি কি মানে এনে ঘৰ ঘৰুৱা কিবা ব্যৱস্থা লৈছে নেকি মানে আচ্ছা আচ্ছা নাই হয় হয় ঠিকে আছে ঠিকে আছে আপোনালোকে ভালেই কৰিছে বাৰু ঘৰুৱা হয় ঠিক আছে হ'ব ঠিক আছে